হেল্ল' হেল্ল' ছাৰ হয় মই অমিয়া শইকীয়াই ক'লোঁ অঁ মই মানে এই ল'ন এটা ল'ব বিচাৰিছোঁ আপোনালোকৰ বেংকৰ পৰা অঁ মোৰ এই ফাৰ্ম এখন আছে হাঁহ কুকুৰাৰ অ তাৰ লগতে মই মানে এইবোৰ পানী মেটেকা মুখা মুখা তেনেকুৱা কামো কৰোঁ অঁ মই সেইকাৰণে মানে পইচা অলপ দৰকাৰ হৈছিলে অ হয় মই ল'ন এটা ল'ব বিচাৰোঁ তাকে কেনেদৰে কি কৰিব লাগে আপোনাৰ পৰা জানিলে বা ভাল পাওঁ কথাখিনি জনাই দিলে অঁ অঁ একাউণ্টটো পি এন ডি পি এন ডি হয় মোক দুই লাখ মানেই লাগে হয় নাই মই নাই লোৱা মই এইবাৰ প্ৰথম ল'ম ভাবিছোঁ আৰু ল'ম বুলি প্ৰথম নহয় ইতিমধ্যে ফাৰ্মটো আছেই হাঁহ কুকুৰা আৰু মানে এইবিলাক পানী মেটেকাৰ সামগ্ৰী বনাওঁ মই সেই মানে ল'নটো লৈ পেলাই অকণমান মানে ব্যৱসায়টো আগবঢ়াবলৈ মানে আগবঢ়াই নিবৰ কাৰণে কিছুমান মানে মই অভাৱত পই অভাৱ আছে এতিয়া যেনেদৰে আগবঢ়াই নিব লাগিছিল ব্যৱসায়টো তেনেদৰে পৰা নাই যদি আপোনালোকে ল'নটো দি অকণমান মানে সহায় কৰে তেতিয়া মানে সেই অভাৱখিনিও পূৰাই মানে ব্যৱসায়টো অকণমান উন্নত কৰিব পাৰিম বুলি পেলাই ভাবিছোঁ আৰু

হয় ডকুমেণ্টছ কি কি লাগিব হয় ছাৰ হয়

হ

হয় হয় ছাৰ ফৰ্ম যদি মানে ল'নটো হ'লে আপুনি মানে ফৰ্মেটটো দি দিব আৰু এনেকে বুজাই দিলে সেইমতেই আমি মই মানে ঘূৰাই দিম ঘূৰাই থাকিম পইচাটো ল'ন আগত লোৱা নাই দুই লাখ

অঁ মই কেতিয়া যাম বাৰু ছাৰ হয় কিমান সময়ত গ'লে আপোনাক লগ পাম নে আপুনি ফ্ৰী হৈ থাকিব হয় ঠিক আছে মই সেই সোমবাৰে অহা সপ্তাহতেই দুই দুই বজাত পোৱাকৈয়ে যাম বাৰু মানে যোৱাৰ আগত আপোনালৈ কল এটা কৰিম যিমানখিনি পাৰে ছাৰ মানে ল'নটো মোক দিয়াটোকে দিবলৈ যত্ন কৰিব আৰু হয় হয় মই হয় ছাৰ মই ডকুমেণ্টছখিনি সেইদিনা যাওঁতেই লৈ যাম নেকি আপোনাৰ ওচৰলৈ হয় হয় হয় ঠিক আছে তেতিয়া হ'ব হ'ব দিয়ক